হয় কওকচোন হয় হয় অবিনাশে কৈছোঁ ভাল ভাল অভিনৱ ভাল ঠিক আছে হেৰি তোমালোকৰ গাঁৱত শুনি আছিলোঁ এতিয়া নদীত মাছ মৰা কথা কিবা তাৰিখে বহাগৰ বোলে ক'ৰবাত মাছ মাৰিব

হয় নেকি মই তোমালোকৰ পুখুৰী পাৰতে দিছে ন

নিমন্ত্ৰণ নিমন্ত্ৰণ মই হে গম পোৱা নাই দেই মই গাঁৱত নাছিলোঁ আজি কেইদিনমান হৈছে মই গাঁৱত নাছিলোঁ এতিয়া মই তোমাৰ ফোনটো পাইহে গম পাইছোঁ এতিয়া সোধা পোছা কৰিম বাৰু ল'ৰাবোৰক কেইখন গাঁও মিলি পাৰে বাৰু মাৰিব যাব সেইটো প্ৰগ্ৰেমটো কৰিব

মানে গেদাবৰীয়াত আছে নে জলমৰীয়াত আছে

ঠিক আছে বঢ়িয়া হ'ব দেই ভাল লাগিব আৰু এটা ডাঙৰ উৎসৱ নিচিনা হব আৰু আৰু তাৰ পিছত বেলেগ মানুহখিনিও আহিব চাগে তাতে বেলেগ মানুহবিলাক আহিলে কি কৰিব তাৰ ওচৰ এনেই মাছ পোৱা যাবনে নদীখনত চাগে মাছ আছে নে চাগে

এতিয়া কষ্ট হ'ব চাফা তাফা কৰি ল'ব লাগিব আৰু আমি বিলখনক খন্দাৰ ব্যৱস্থাও কৰিব লাগিছিল দেই কাৰণ কিয় বিলখন বাম হয় গৈ আছে তাৰপৰা গোটেই পানীটো মানে মাছটোৰ কাৰণেও মাছটো চলা ফুৰা কৰিবও দিগদাৰ হৈছে মানে বিলটো ঠেক হৈ গৈ আছে চাৰিওফালৰ পৰা আৰু মানুহবিলাকে ওচৰতে পুখুৰীবিলাক খান্দি খান্দি মানে বহুত বেয়া কৰিছে বিলখন আৰু বিলখন যদি ভাল হৈ থাকে আমাৰে ভাল আমাৰে ভৱিষ্যততো আমাৰ ভাল ন এইটো মানে আমাৰ এই সিদ্ধান্তটো আমাৰ কথাটো উল্লেখ কৰিলে কিছু ভাল হ'ব আৰু দেই মিটিঙত মই বাৰু সেইটো কথা উল্লেখ কৰিম বাৰু ঠিক আছে যাম যাম বাৰু লগ পাম তেতিয়া হ'লে দিয়ক ঘৰত ঘৰত ভাল বাৰু আপোনালোকৰ ভাল ঠিক আছে বাৰু লগ পাম বহুত দিনৰ মূৰত লগ পাম বহুত ভাল লাগিব সেই আজি পাছ ছয় বছৰমানেই হ'ল আপোনাক লগ নোপোৱা কাইলৈ লগ পাম দিয়ক

ঠিক আছে